অসমৰ মানে ধৰক এতিয়া জিলা বহুত আছে এতিয়া মই কেইখনমান জিলালৈ গ'লোঁ বাৰু নোযোৱাকৈ থকা নাই গোলাঘাট নিজৰে জিলা হয় ন গোলাঘাটো আৰু গৈছোঁ আৰু এইফালে আপোনাক যোৰহাট গৈছোঁ এইফালে আপোনাৰ তিতাবৰ গৈছোঁ মৰিয়নি আকৌ এইফালে আপোনাৰ তিনিচুকীয়া গৈছোঁ এইফালে আপোনাৰ তেজপুৰ গৈছোঁ তাৰপিছত আপোনাৰ ডিব্ৰুগড় গৈছোঁ সেইটো মোৰ ডিষ্ট্ৰিক্ট তাৰপিছত এইফালে কালিয়নী পাহাৰ গৈছোঁ তাৰপিছত এইফালে একদম গহপুৰলৈকে গৈছোঁ আৰু মানে সিমান দূৰলৈকে গৈছোঁ মানে গাড়ীত গৈছোঁ ধৰক মানে তেতিয়া মানে এনেকুৱা হয় মানে এই এইবিলাক মানে শিল ছিলৰ অনা নিয়া গাড়ী মানে হেণ্ডিমেণ্ড ধৰক মানে ঠিক তেনেদৰে মানে সেই হেণ্ডীমেণ্ড থকা হিচাপতে মাল কঢ়িওৱা গাড়ীতে গৈছিলোঁ আপোনাৰ ধৰক যোৰহাট মানে যোৰহাটলৈ গৈছোঁ ৰৰৈয়াটো সোমাইছোঁ তাতো সেই তেনেকৈ শিল পেলাবলৈ যাওঁতে তেনেকৈ সোমাইছোঁ সেয়া ৰৰৈয়াও যোৰহাট জিলা সেয়া দেখিছোঁ তেনেকৈয়ে আৰু মানে ডিব্ৰুগড়ো দেখিলোঁ তেনেকৈ বহুতকেইখন জেগা ঘূৰিলোঁ আৰু চালোঁ আৰু গোলাঘাট ডিষ্ট্ৰিকৰপৰা গ'লোঁ আৰু অলপ তেও বহুতকেইখন চাবলৈ জিলা বাকী থাকি গৈছে এই যাব নোৱাৰিছোঁ ইমানকেইখন জিলা চাইছোঁ আৰু এতিয়ালৈকে